ঊনৈছ হাজাৰ নশ নিৰান্নব্বৈ ওঠৰ হাজাৰ সাতশ চৌৰান্নব্বৈ পাঁচ হাজাৰ পাঁচশ বিয়াল্লিছ সাত হেজাৰ সাতশ নিৰান্নব্বৈ দহ হাজাৰ এশ বাৰ